ক'ভিডৰ পিছৰপৰা আমাৰ অঞ্চলৰ মানুহবিলাক স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে তেওঁলোকে সৰু সুৰা কিছুমান অসুখ হ'লেও আগতীয়াকৈ ডাক্তৰৰ লগত পৰামৰ্শ কৰি সেইবোৰ চিকিৎসা ব্যৱস্থা কৰে দৰববোৰ দৰব আদিবোৰ নিয়মীয়াকৈ খায় খাদ্য গ্ৰহণ কৰে সেয়েহে ক'ভিডৰ পিছৰপৰা এই গাঁও অঞ্চলসমূহত মানুহবিলাক যথেষ্ট সচেতন হৈছে